অঁ বাইদেউ এই কথা এটা সুধি লওক আকৌ আপুনি থলুৱা খাদ্য কিবা কিবি বনাব জানে নেকি বাৰু

থলুৱা খাদ্য কিবা কিবি লাই গাহৰি আকৌ বৰা ভাত চেৱা দিয়া চুঙা দিয়া আৰু অঁ হাঁহ কোমোৰা অঁ অঁ বনাব বনাব জানা নেকি অঁ অঁ মই অঁ মই বাৰু সেই চেৱা দিয়াটো জানো বাৰু খালি চুঙা চুঙা দিয়াটো অঁ অঁ লাই দিয়াটো শিকিব লাগিব আৰু অঁ চেৱা দিয়া অঁ অঁ অঁ আগতে খাইছোঁ বাৰু বনাই এনেই বনাইছোঁ তথাপিতো আকৌ মই বনোৱাতো টেষ্টি নহ'ব পাৰে এনেই আপুনি আৰু বোলো মোতকৈ ধুনীয়াকে জানে নেকি আকৌ বোলো অঁ অঁ

আৰু কি কি জানে

অঁ কোমল কোমল চাউল

দৈ লগত থাওঁ কি হেৰিটো চেৱা দিয়াটোহে খায় কোম অঁ কোমল চাউলটো অঁ মই সেই মই কোমল চাউলটো সেই ম'হৰ দৈৰ লগত খাই পাইছোঁতো ভাল লাগে বাৰু খায়

অঁ অঁ অঁ অঁ তাকে বোলো হেৰি অঁ

হয় অঁ অঁ

অ অঁ অঁ বোলো আপুনি বনাব জানে নে নাজানে আকৌ বোলো হেৰিটো লাই গাহৰিটো অঁ অঁ তেতিয়া হ'লে লাই গাহৰি অঁ তেতিয়া হ'লে লাই গাহৰিটো ঠিক কৰিব চেৱা দিয়া ভাত অঁ অঁ অঁ

পাবা পাবা তেতিয়াহ'লে হ'ব